গান শুনি ভালপোৱাটো বহুতে মানুহ আছে আৰু মইও তাৰপৰা এজন হয় মই ক্লাছিকেল আৰু আজিকালিৰ গানবোৰ দুয়োটাই খুব ভালপাওঁ ক'বলৈ গলে মোৰ ফেভৰেট মোৰ ভালপোৱা গায়ক কোন হ'ব বাৰু জুবিন গাৰ্গ আৰু বলীউডৰ ক'লে অৰমান মালিক স্থানীয় সংগীতৰ এতিয়াতো আগতে যিমানবিলাকে জনা নাছিলে এতিয়া বহুত বেছিকৈ স্থানীয় সংগীতৰ বিষয়ে বিষয়ে আকৰ্ষিত হৈ আছে মানুহবোৰ আৰু বেছিকৈ বেছি জানিবলৈ চেষ্টা কৰি আছে